মোৰ সৰুকে দোকান এখন আছে তিনিআলিতে সৰু শাক শাক পাচলিৰ দোকান গধূলি তিনি তিনটামান বজাৰ পৰা ছটা সাতটা বজালৈকে খোলা হয় আৰু দিনত ঘৰত ইটো সিটো কাম কৰা হয় এতিয়া খেতিদিন ধানৰ দিন ধানৰ ধান পথাৰৰ ধানৰ ডাঙৰি চাঙৰি বান্ধা কটা কৰি আনিবলগীয়া হয় আৰু শাক পাচলি এইবিলাকো ঘৰত এটা দুটা আছে সেইবিলাকো পানী পানী সেই পানী চানী দি দিবলগীয়া হয় আৰু ওচৰটো লগৰ দুজনমানৰ অলপ অলপ শাক পাচলি আছে তাৰ পৰাও আনি বিক্ৰী কৰোঁ প্ৰায় ছটামান বজাতে ছটামান বজাতে বন্ধই হয় আজিকালি ঠাণ্ডা দিন মানুহবোৰো আজিকালি ইমান বেপাৰ বাণিজ্য ভাল নহয় এইখিনি সময়ত চবৰে খেতিতে লাগিছে ভাগৰ খেতিৰ কাৰণে আৰু ঘৰতে আৰু এইবিলাক দিনৰ দিনটো কাম কৰোঁ আৰু জেওৰা জেওৰা হেঙেৰাটো দিবলৈও আমাৰ গাঁৱলীয়া মানুহ গাঁৱত তাৰপিছতে ঘৰতে আৰু কি কি পাৰোঁ কি কি নাপাওঁ কৰোঁ পাণ তামোল কেতিয়াবা সময় পেলাই নেমু নেমু টেঙা এইবোৰ বিচাৰি যাওঁ বিচাৰি মেলি আনি সেই দোকানতে সন্ধিয়া খোলোঁ আৰু তাৰপিছতে গাঁৱৰ ওচৰ লগৰ সম্বন্ধিয়াৰ কেতিয়াবা ধান এবাৰ দুবাৰ মাৰিবলগীয়া হয় লগত মাৰি দিয়া হয় ঘৰখনৰ বছৰে ল'ৰা ছোৱালী চবেই স্কুল যায় ঘৰতো ইটো এইটো কৈ ঘৰ ৰখীয়া নিচিনাও হয় সেইবিলাক কৰি মেলিয়ে আৰু তিনটা চাৰিটা বাজেই আৰু আকৌ দোকানখন খুলিবলগীয়া হয় অলপ দেৰি দোকানখন খুলি মেলি কেতিয়াবা শাক পাচলি গাঁৱতে বেছি নহয়েই দৰৱ আজিকালি দিলেহে হয় তো ইমান হেৰি নোহোৱা দেখিলে ক'ৰবাত অকমান দূৰৰ পৰা বজাৰ হাত ডাঙৰ বজাৰ হাত পৰ পৰা আনি পিনি বিক্ৰী বেকাৰ কৰি থাকোঁ তাতে আৰু এইবোৰে শাক বেপাৰ কৰি মেলি আছোঁ সৰু সুৰা বেপাৰ থাকিলে আৰু দোকান এখন তেনেকে ভাড়া লৈ থোৱা আছে ভাড়া বৰ বেছি নহয় পাঁচশ ছশ এনেকে লয় আৰু কেতিয়াবা হয় পাঁচশমান দিওঁ কেতিয়াবা দিগদাৰ হ'লে মানে এই পাঁচশতে পাঁচশ চাৰিশ এনেকে দি পিনি দোকানখন চলাই আছোঁ আৰু মানে ঘৰৰ ঘৰতো ইটো সিটো কাম কৰি থাকিবলগীয়া হয় আৰু বজাৰ হাত কেতিয়াবা মাৰা হয় আৰু দেওবাৰ দিনটো হ'লে বজাৰো ওলাই যাওঁ দুই এটা শাক পাচলি লৈ আজিকালি আৰু নো কি আৰু লাই মূলা কবি চবি এনেকে কৰি আৰু দুই এটা বস্তু লৈ মেলি সেইবুলি লৈ শাক পাচলি বিকি থকা দোকানখনতে চলি মেলি আছোঁ আৰু